হেল্ল' অঁ খুৰী অঁ খুৰী মই মই মীনাই কৈছিলোঁ আপনাৰ ভালনে অঁ মোক আপোনালোকৰ দোকানৰ পৰা কেইটামান বস্তু লাগছিলে মোৰ মানে বিয়া এই এই মাহৰ লাষ্টত আপোনালোকৰ তাতে কি কি বস্তু আছে এনেই কচমেটিক্সৰ মোক ধৰক এই চাবোন চেম্পু ক্ৰিম ধৰক এই লিপষ্টিক আইলাইনাৰ তেনেকুৱা টাইপৰ বস্তু কেইটামান লাগছিল চব আছেনে আপোনালোকৰ তাতে ধৰক এই ধৰক কি কি কোম্পানী ভালনো অঁ মই ধৰকচোন মই অলপ বেছি বস্তুৰে বজাৰ কৰিম আপোনালোকৰ তাতে অলপ ডিছকাউণ্ট চিছকাউণ্ট পাম নে নাই হলিও কওক দেচোন মই ধৰক আপোনাৰ গোটেই বস্তুখিনিয়ে কৰিম না অলপ যদি কিবা ডিছকাউণ্ট দিয়ে হাজাৰ দুইহাজাৰমান টকাৰ যদি বজাৰ কৰোঁ অঁ অঁ তেতিয়াহ'লি আ আপনাৰ এতিয়া মোক ক'বচোন এতিয়া ক্ৰিম কি ললি ভাল হয়নো

অঁ আপুনি লৈ অঁ লেকমিৰে ভাল ন চবতকৈ অঁ আৰু আপোনালোকৰ তাতে পূৰা এই সেই কি কয় এক্সপাইৰি হোৱা বস্তুটো নাৰাখে চাগে আপোনালোকে

অঁ ঠিক আছে দ'ক তেতিয়াহ'লে আপোনালোকৰ তাতে মই আজি আ আ আবে আবেলি যাম দিয়ক